উন্নত মানৰ খেতি কৰিবলৈ হ'লে মাটিডখৰ ট্রেক্টৰে হাল বাব লাগিব হাল বোৱা পাছত চফা কৰা পাছত তাত দব মাৰিব লাগিব দব মাৰা পাছত ভালকৈ চফা কৰি মাটি ৰুব লাগিব ৰোৱা পাছত বন চন হ'লে সেইবোৰ গুচাব লাগিব গুচোৱা পাছত আকৌ ধানখিনিত ৰোৱাখিনিত পোক চোক ধৰিছে নেকি সেইবোৰ চাই থাকিব লাগিব মাজে মাজে সেইবোৰ চোৱা পাছত আকৌ পোক মাৰিব লাগিব তেতিয়াহে ভাল হ'ব খেতি তাৰপাছত ধান হোৱা পাছত ঘৰলৈ আনি আকৌ ট্রেক্টৰে হাল বাই মৰণা মাৰি মৰণা মাৰিব লাগিব ট্রেক্টৰে মৰণা মাৰা পাছত ভিতৰলৈ ধান হেৰি কৰি ভিতৰলৈ ভঁৰাললৈ ভৰাব ভ ভঁৰালত ভৰা পাছত ৰ'দ দি শুকোৱাই শুকোৱাই ধান